অঁ হেল্ল' অঁ দাদা এই লোকেল চব্জি হ'ব নেকি বাৰু আপোনাৰ এইবোৰ ৰঙালাও জাতিলাও জিকা অঁ কিবা লা আছে ন সাৰ চাহ নাই দিয়া নহয় ছাগৈ ন অঁ ঘৰৰ ন মোক মানে লাগিছিল অলপ সৰহকৈ মোক চব মিলাই মেলি আপোনাৰ বিছ কেজিমান লাগিছিল বিছ কেজি হয় ৰঙালাও আপোনাৰ পাঁচ কেজি দি দিব তাতে জাতিলাও আপোনাৰ জাতিলাওটো পিচকৈহে দিয়ে জাতিলাও আপোনাৰ পাঁচটা দিলে হৈ যাব অঁ বাকী তাকে জিকা জিকা আপুনি দহ কেজি দি দিব অঁ তাপা আপোনাৰ এই তিয়হঁটো হ'ব নেকি বাৰু তিয়ঁহটো হ'ব ন তিয়ঁহটো মানে ছাইজটো ডাঙৰ নহয় ছাগৈ অ' তেতিয়াহ'লে সেইটো নেলাগে দেই সেইটো নেলাগে মোক আপুনি হেৰি কৰিব এইটো শাক কি আছে ছাগ জিলিমিলি ন অঁ অঁ নাই নাই মোক দৰৱ দিয়া দৰৱ দিয়া নেলাগে মোক একদম লোকেলটো লাগে অঁ সেইটো একদম মানে হেৰি লোকেল ন অঁ তেতিয়া সেইটো দি দিব মোক অঁ দি দিব দি দিব এইটো লোকেল যদি অঁ সেইটো লোকেলটো দি দিব অঁ ৰঙালাও আৰু জিকা জিকা অঁ এইটো মই অঁ হ'ব মই গুচি যাম মই এইফালে যোৱাৰ কথা আছেই আপোনালোকৰ সেইফালে মই আহোতে লৈ আহিম বাও আপুনি খালী সেইবোৰ জুকি কৰি থৈ দিব মই যামেই আৰু এই অলপ দেৰিকৈ ওলামেই আৰু অঁ অঁ মই দিনত তাৰ আগত পাই যাম পাই যাম অঁ আপুনি তাত যিখিনি অঁ অঁ বাৰু আপুনি জুখি কৰি থৈ দিব খালী অঁ বাৰু দিয়ক বাৰু